আমি পৰিয়ালৰ কাৰণে ঘৰতে যোগাৰ কৰোঁ দালি আৰু পচলা ভেদাইলতা কলডিল তাৰ পিছত মানিমুনি সেইবিলাক বটা শাক পাচলি ঘৰতে আছে সেইবিলাক যোগাৰ কৰোঁ আৰু খেতি ঘৰতে কৰা যায় লাও জিকা সেইবিলাকে আমাৰ প্ৰিয় খাদ্য গতিকে স্বাস্থ্যৰ কাৰণে সেইবিলাকে উপযোগী বেলেগ আৰু কিনা বস্তু বিশেষ এটা নাই ঘৰতে মাছো আছে পুুখুৰীতে তাৰ পৰা খাদ্য আহে আমাৰ ডেইলী মাছ চাছ আনি থাকে তাৰ পৰাই সেইবিলাক ভেদাইলতা আনি বনাই মানিমুনি দি বনাই খাওঁ এতিয়া যি সময়ত যি পাচলি ওলাই সেইবিলাকে খাওঁ বস্তিৰ পৰা এইবিলাক খেতি কৰি পেলাই সেইবিলাকেই স্বাস্থ্যৰ উপযোগী খাদ্য